আমাৰ ঘৰৰ ওচৰৰ হস্পিতেলৰ নাম কুশল কোঁৱৰ আৰু হস্পিতেলত ধৰক লাইন লৈ থাকিব নালাগে ধৰক ডাক্তৰ আহে আহি পোৱা যায় লাইন লৈ থাকিব নালাগে এতিয়া সহায় মানে সুবিধা হৈছে আৰু ধৰক আগতে ধৰ লাইন ল'ব লাগে বহুত দীঘলকৈ দীঘলকৈ লৈ থাকিব লাগে আৰু ৰখিব লাগে আমনিও লাগি যায় এতিয়া আৰু মোবাইলতে হৈ গৈছে আৰু এতিয়া সুবিধা হৈছে ডাক্তৰো আহে মাজে সময়ে আহি চোৱা চিতা কৰি মেলি যায় ডাক্টৰতো ৰাতিপুৱা গধূলি দুই টাইমেই আহে তাৰ পৰা নাৰ্ছো আহে আৰু আহি থাকে নাৰ্ছ টিপে টিপে চাই থাকে আৰু দৰৱ পাতি কি লাগে কি নাই ডাক্তৰে লিখি গ'লে মানে ধৰক আমাৰ ধৰক ভিতৰতে হেৰি আছে দোকান হেৰি ফাৰ্মাচী আছে ফাৰ্মাচীৰ পৰা আনিবলগীয়া হ'লেও মানে ধৰক তাৰ প্ৰায় ফ্ৰীকৈ পোৱা যায় আৰু যিটো বস্তু ধৰ নালাগে মানে নাই সেইটো বস্তু ধৰক ওচৰতে ফাৰ্মাচীৰ ভিতৰতে হস্পিতেলৰ ভিতৰতে দোকান আছে থাকিলে তাৰ পৰা আৰু ধৰক কিনি আনিব লাগিব আৰু বাকীখিনি সব সহায় মানে ফ্ৰীকেই পোৱা যায় ইমান ধৰক আৰু এক্সাৰ্চাইচ চেক্সাৰচাইছ কৰাবলৈ মানে ধৰক ভিতৰতে সুবিধা সব চলা অনাখিনি সুবিধা ভিতৰতে থাকে বাহিৰত ধৰক কৰিব দৰকাৰ নাই আৰু চৰকাৰী হস্পিটেলতে সবখিনি বস্তু মানে ফ্ৰী পোৱা যায় আৰু আমাৰ দৰৱ পাতি সব ফ্ৰী পোৱা যায় আৰু আমাৰ ঘৰত

দোকানবিলাক দূৰণি নহয় ওচৰতে দূৰত যাব নালাগে ধৰ ওচৰতে আছে ভিতৰতে নাৰ্ছেও চোৱা চিতা কৰে নাৰ্ছো অহা যোৱা কৰি থাকে চাই থাকে তাৰপিছত ধৰক তেজ পৰীক্ষা চৰীক্ষা কৰিব হ'লে সেইবোৰ মেচিন আছে সেইবোৰ মেচিনৰ হেৰিতে হস্পিতেলৰ ভিতৰতে আছে সেইবিলাকৰ সৈতে সুবিধা এটা হৈছে আৰু যে বাহিৰত কৰিব গ'লেওনো ধৰক পইচা পাতি বহুত লাগে এক্সৰে কৰিব গ'লে মানে ইমান লাগিব টিমান লাগিব তেজ পৰিক্ষা কৰিব গ'লেও ধৰ পইচা বাহিৰত মানে বেছি হেৰি ধৰ হস্পিতেলৰ ভিতৰত অলপমান কম পইচা পাতিও ইমান এটা হেৰি নহয় নালাগে আৰু ফ্ৰীটেই হয় আৰু কঁকালৰ বিষ চিষ হ'লে এক্সৰে আৰু কঁকালৰ এক্সৰে চেক্সৰে কৰিব হ'লে সুবিধা ভিতৰতে আছে আৰু কোনো দৰৱ পাতি বাহিৰলৈ যাব দৰকাৰ নাই আৰু আৰু কিবা কামোৰা বা যিকোনো বিষাক্ত হেৰি কামোৰা বেজী চেজী বাহিৰলৈ আমি কিনিব গ'লে বহুতখিনি পইচা পোৱা পইচা হেৰি বিচাৰে ধৰ ইমান লাগে তিমান লাগে এতিয়া আমি চৰকাৰী হস্পিতেলখন থকাৰ পৰা আমি ধৰক বহুতখিনি সহায় তেনেকৈ পাওঁ কিবা বিষাক্ত বস্তুৱে যদি কামুৰে সেইখন বেজি কিনিবলৈ এতিয়া বাহিৰত কিমান পইচা লাগে কিনিবলৈ এতিয়া আমাৰ কিনিবতো নোৱাৰি এতিয়া ধৰক চৰকাৰী হস্পিটেলতে আমি ধৰ ফ্ৰীকৈ পাওঁ আৰু হয় হয় তেনেকে চলিছোঁ আৰু আমি হস্পিতেলখনৰ চৰকাৰী হস্পিতেেলে হয় আৰু সব বস্তু ফ্ৰীকে পোৱা যায় আমাৰ সুবিধা হয় সুবিধা হৈছে আমি আৰু ইমানতে আৰু সামৰণী দিছোঁ